ল'ৰালিৰ মধুময় সময় হ'ল খেল ধেমালিৰ সময়খিনি বৰষুণৰ বতৰত সমনীয়াসকল লগ হৈ ঘৰৰ ভিতৰত খেলা খেলবোৰৰ জীৱন্ততা আজিও হৃদয়ত বিদ্যমান ল'ৰালিৰ ইন'ডৰ গেম বুলি ক'লে সাধাৰণতে লুডু কেৰম নাইবা দবা খেল চোৰ পুলিচ খেল চেং গুটি আৰু পুতলাৰ দৰা কইনাৰ খেল আদিৰ কথাই মনলৈ আহে মোৰ ল'ৰালিক সজীৱ কৰি ৰাখিছে এইবিলাক খেলেই শিশুৰ শৈশৱক নৱীন আৰু জীপাল কৰি ৰাখে এনেবোৰ খেল ধেমালিয়ে কিন্তু আজিকালিৰ শিশুৱে ইন'ডৰ গেম বুলি ক'লে সাধাৰণতে ভিডিঅ' গেম নাইবা মোবাইল কম্পিউটাৰ এইবিলাককহে বুজি পায়